হয় আমাৰ অঞ্চলৰ স্বাস্থ্যসেৱা আগতকৈ বহুতো উন্নত হৈছে কিয়নো আমাৰ অঞ্চলত আমাৰতো এৰিয়াত এগৰাকী আশা কৰ্মী আছে আশা কৰ্মী বাইদেৱে যিটো নেকি সপ্তাহে মাহেকত আমাৰ অংগনবাদী কেন্দ্ৰত স্বাস্থ্য কেম্প পাতে আৰু প্ৰায়খিনি মানুহ তাতে গোট খায় আৰু তাতে সকলো স্বাস্থ্যৰ বিষয়ে আলোচনা কৰে আৰু আশা কৰ্মী বাইদেৱে চুচি বাইদেৱে গৈ আমাৰ সকলো মহি মানুহকে স্বাস্থ্য পৰীক্ষা কৰে যি আৰু তেওঁ লগত কিছুমানবোৰ সৰু সুৰা ঔষধ থাকে আৰু আমি বিচাৰিলে সকলো ঔষধ তেওঁ ঘৰৰপৰাই সংগ্ৰহ কৰিব পাৰোঁ আৰু অংগনবাদী চাব চেণ্টাৰত আমাক তালৈ মাতে আৰু সৰু ল'ৰা ছোৱালীক তাতে আমাৰ স্বাস্থ্য পৰীক্ষা কিছুমান কাম কৰে প্ৰথমতে গৰ্ভৱতী মহিলাখিনিক সন্তানটো থিত লোৱাৰপৰা গৰ্ভাৰতী মহিলাখিনিক তাতে স্বাস্থ্য সেৱা আগবঢ়ায় আৰু এ এন এম বাইদেৱে তাতে আমাৰ প্ৰথমতে স্বাস্থ্যকৰ্মী এ এন এম বাইদেউ নাম পঞ্জীয়ন কৰে আৰু অংগনবাদী চেণ্টাৰতে সকলোবিলাক গৰ্ভৱতী মানুহ লগ গোট খুৱায় আৰু তাতে প্ৰথম সেৱা আগবঢ়ায় আৰু তাৰপৰাই প্ৰথম আৰম্ভ কৰে আৰু তাৰপাছত যদি তেওঁ দিয়া ঔষধ খাই ভাল নহয় তেতিয়াহে আমাৰ মানুহবিলাকে ৰোগীবিলাক চহৰ অঞ্চললৈ যাব চহৰৰ স্বাস্থ্যখণ্ডলৈ যাবলগীয়া হয় আমাৰ অঞ্চলত প্ৰায়খিনিয়ে যদি কিছুমান অসুখ মানে হৈ থাকে স্বাস্থ্যকৰ্মী আশা বাইদেৱে সকলোৱে গৈ ঘৰে ঘৰে গৈ সেৱা আগবঢ়ায় আৰু জ্বৰ কাহ হ'লে ঘৰলৈ মাতি তেওঁ তেজৰ নমুনা সংগ্ৰহ কৰে আৰু সেই নমনা সংগ্ৰহ কৰি তেওঁ স্বাস্থ্যখণ্ডলৈ পঠিয়ায় আৰু তাতে যদি কিছুমানৰ পজিটিভ নিগেটিভৰ কথা আহি পৰে তেওঁ নিজে সেইবিলাক ঔষধ দিয়ে আৰু যদি তাত ভাল নহয় তেতিয়া আমাৰ চহৰৰ স্বাস্থ্যকেন্দ্ৰলৈ যাবলৈ অনুমতি দিয়ে আমাৰ অঞ্চলত স্বাস্থ্য সেৱাৰ বাবে স্বাস্থ্যখণ্ড আছে আৰু আমি স্বাস্থ্যখণ্ডলৈ গৈ চহৰৰ স্বাস্থ্যখণ্ডলৈ যাবলগীয়া হ'লেও তাত গৈ লাইন পাতি থাকিবলগীয়া হয় ৰোগীয়ে ভাল হোৱাতকৈও লাইন পাতি থাকোঁতে আমাৰ স্বাস্থ্য বেছিহে বেয়া হয় কিন্তু আমি অলপ হৈ থাকোঁতেই যদি আমাৰ ঘৰৰ ওচৰতে আমি প্ৰথমতে প্ৰাথমিক চিকিৎসাখিনি আৰম্ভ কৰোঁ তেতিয়া আমি বেছিকৈ বেমাৰ বেছি বেমাৰ হোৱালৈ আমি ৰ'ব নেলাগে আমি অলপ হওঁতেই আমি চিকিৎসা কৰিব লাগে আমাৰ সৰু সুৰা কিছুমান জ্বৰ ব্যাধিবিলাক আশা বাইদেৱে আমাক ঘৰত থকা ঔষধ দি ভাল কৰে আৰু যেতিয়া বেমাৰ বেছি হয় তেতিয়া আমাক চহৰলৈ যাবলৈ অনুমতি দিয়ে কিন্তু আমি চহৰত গ'লেও সিমান এটা সুবিধা আছে আছে যদিও আমি সিমান সুবিধা নেপাওঁ কাৰণ আমি সিমান আমাক চহৰৰ ডাক্তৰে সিমান আমাক গুৰুত্ব নিদিয়া নিচিনা বুলিয়ে মই ভাবোঁ কাৰণ বহুত দেই আমি লাইন পাতি থাকিলেহে আমাৰ পাওঁ কিন্তু আকৌ যদি আমাৰ অলপমান সৰু সুৰা অসুখ দেখে বা সিমান মানুহখিনিক অলপ হেৰি দেখে সিমান গুৰুত্ব দিবলৈ মন নকৰে কিন্তু আমাৰ অঞ্চলত থকা স্বাস্থ্য চিকিৎসকে আমাক ভালদৰে গুৰুত্ব দি আমাৰ চিকিৎসা লয় আমি সেইকাৰণে আমাৰ ওচৰৰ স্বাস্থ্যকেন্দ্ৰ সেইখনলৈ যাওঁ আমাৰ অলপ সৰু সুৰা অসুখ হ'লে আমি আমাৰ ওচৰৰ স্বাস্থ্যকেন্দ্ৰলৈহে আমি ঢাপলি মেলোঁ আৰু চহৰলৈ গ'লে আমাৰ চহৰৰ অঞ্চলত তাত সৰহ মানুহ থাকে বাবে আমি লাইন পাতি থাকিবলগীয়া হয় আৰু আমি সিমান সুবিধা নেপাওঁ আমাৰ নিজৰ ওচৰতে আমি বেছি সুবিধা ল'ব পাৰোঁ